আপোনাৰ প্ৰিয় কিতাপ বা প্ৰিয় চিনেমা আছে নেকি যি বিষয়ে আপুনি ক ক'ব বিচাৰে আমাক মোৰ প্ৰিয় প্ৰিয় কিতাপ আছে প্ৰিয় কিতাপ হ'ল চিৰাজ মই চিৰাজখন মানে এ পঢ়ি থাকোঁতে আমাক চুটি গল্প হিচাপে লাগিছিল চিৰাজৰ কাহিনীটো মোৰ এইকাৰণেই ভাল লাগে তাত এজনী মানে অসহায় ছোৱালী কেনেকৈ হেৰি কৰে তাক সেইটো ধুনীয়াকৈ উপস্থাপন কৰি দেখুৱাইছে চিৰাজখনৰ উপন্যাসৰ ঘটনাটো হ'ল এনেকুৱা ধৰণৰ মানে ছোৱালীজনীয়ে এটা বামুণৰ ল'ৰাক ভাল পাইছিল বামুণৰ ল'ৰাটোৱে ঘৰতে তাইৰ লগত থাকি থাকি বহু দিন থাকি সময়ত তাইক উপলুঙা কৰি নিজৰ ঘৰত নিজৰ মানে জাতিৰ জাত জাত জাতিভেদ জাতিভেদ যিহেতু বামুণে নিম্ন নিম্ন শ্ৰেণীৰ নিম্ন শ্ৰেণীৰ মানুহৰ লগত সম্পৰ্ক নকৰে সেইখিনি দেখুৱাই দি বামুণৰ ল'ৰাটোৱে নিজৰ ঘৰত গৈ এ পৰাচিত হৈ আকৌ এজনী বামুণৰ ছোৱালীক বিয়া কৰায় ইফালে ইফালে কাহিনীৰ নায়িকা গৰাকীয়ে নায়িকা গৰাকীয়ে তাক বিচাৰি বিচাৰি আউল বাউল হৈ যায় আউল বাউল হৈ যোৱাতে সেইখিনি সময়ত সেইখিনি সময়তে তাৰমানে তাক বিচাৰি সম্বন্ধীয় খুড়ায়েক এগৰাকীৰ লগত গৰমৰ দিনত তাক বিচাৰি যায় কাৰণ সি হঠাৎ ক'ত নোহোৱা হৈ গ'ল তাই মানে গম নোপোৱা হৈ গ'ল হঠাৎ যোৱাতে বাটত মানে বাটত এনেকুৱা হ'ল গৰমৰ দিন কাৰণে গৰমৰ দিন কাৰণে ঔটেঙা এডাল আছিল ঔটেঙাডালত মানে খুড়াকে আদ বয়সীয়া খুড়াকজনৰ বয়স পঞ্চাছ বছৰমান হ'ব আৰু পঞ্চাছ বয়সীয়া খুড়াকজনে ঔটেঙা পাৰিবলৈ যায় ঔটেঙা পাৰিব যাওঁতে ঔটেঙাৰ গছৰ পৰা গছৰ পৰা মানে তাইলৈ ঘটনা নায়িকা গৰাকীলৈ এনেকুৱাকৈ বেয়া দৃষ্টিৰে চায় বেয়া দৃষ্টিৰে চায় তেতিয়া চকুত চকু পৰি মানে তাইৰ বেয়া লাগিল তাইৰ হঠাৎ লাজ লাগি গ'ল তাই ভাবিলে কি মানুহেনো মানুহৰ মানুহৰ শৰীৰটোৰফালে কেনেকুৱা কেনেকুৱাকৈ এনেকৈ চাব পাৰে মানে নিজৰ আদবসীয়া আদহীয়া ব্যক্তিজনেও সময় সাপেক্ষে পৰিস্থিতি চাই সেইখিনিও পাহৰি যায় তাইক সময়ত মানে তাইক বেয়া দৃষ্টি নিক্ষেপ কৰাতে নায়িকাগৰাকীয়ে ভাবে যে বামুণৰ ল'ৰাজননো আৰু কি এই আদবয়সীয়া আদবয়সীয়া মানুহজন মোৰ নিজৰ খুড়া হৈয়ো এই ভৰ দুপৰীয়া সময়ত ঔৰ তলত য'ত নিৰ্জন ঠাই কোনো নাই য'ত মোৰ অণ্ঠকণ্ঠ শুকাই গৈছে পানীৰ পিয়াহত তাত মোৰ ঔটেঙা খাবৰ বিচাৰোতে মানুহে মোৰ দুৰ্বলতাৰ সুযোগ লৈ মানে বেয়া দৃষ্টি নিক্ষেপ কৰিব পাৰিছে তেতিয়াহ'লে সেই সেনে সময়ত বামুণৰ ল'ৰাৰনো কি বামুণৰ ল'ৰাৰনো সেইখিনি সময়ত কি গতিকে বামুণৰ ল'ৰাটোৱে মোক ঠগোৱাটো স্বাভাৱিক গতিকে সেইখিনি সময়ত ঘটনাৰ নায়িকাগৰাকীয়ে বামুণৰ ল'ৰাক বিচাৰি নাযাই নিজৰ গন্তব্য নিজে বুজি পালে আৰু মানে পুৰুষৰ স্বভাৱ কেনেকুৱা তাই নিজৰ নিজৰ জেগালৈ উভতি আহি মাকক ক'লেহি হ'ব দে মা কিনো আৰু পুৰুষক বিশ্বাস কৰিম মইও আজি বুজি পালোঁ যে পুৰুষ জাতিটো মানে সময় সাপেক্ষে সেনেকুৱা হয়েই এই কাৰণে চিৰাজ নাটকখন পঢ়ি মই বুজি পালোঁ কিয় সময়ৰ লগত মানুহখিনি তাৰমানে পৰিৱেশ পৰিৱেশ পৰিস্থিতি সাপেক্ষে মানুহৰ মন সলনি হৈ যায় কিন্তু খুড়াকেও তাইৰ তাইক চকুক চকু পৰি অতি লাজ পালে তাৰমানে লাজ পাই কৈ লাজ পাই দুয়ো ঘৰা ঘৰি হৈ গুছি গ'ল এইখন হ'ল মই মই পঢ়ি ভাল লগা আটাইতকৈ পঢ়ি ভাল লগা চিৰাজ নাটকখনৰ কাহিনী আৰু তাৰ পাছত তাৰ পাছত মই ভাল লগা এখন চিনেমা হৈছে বডিগাৰ্ড বডি বডিগাৰ্ড হ'ল হিন্দী চিনেমা চাই এইকাৰণে ভাল লাগে এইকাৰণে এইকাৰণে ভাল লাগিছে বডিগাৰ্ড চিনেমাখনত বডিগাৰ্ড হিচাপে যিটো ঘটনা নায়কক নায়কক নায়কক ৰাখিছে নায়ক গৰাকীয়ে নায়ক গৰাকীয়ে নায়িকাগৰাকীক খুব সাৱধানে মানে সকলো সময়তে তাইক সংগ দি আছিল সংগ দি থাকিলেও নায়িকা গৰাকীয়ে বডিগাৰ্ডজনক খুব ভাল পায় তাৰমানে কিন্তু সন্মুখা সন্মুখী আহি পেলাই তাক ক'ব নোৱাৰে ক'ব নোৱাৰাৰ কাৰণে সেই তাই লুকাই চুৰকৈ তাক ফোন কৰি থাকে কথা পাতি থাকে কথা পাতি থাকে দেউতাকৰ ভয়ত কিন্তু দুয়ো লগ হ'ব নাপায় এনেকুৱাতে এদিনা দেউতাকে গম পালে কি জীয়েকে যে বডিগাৰ্ডজনকে ভাল পাই আছে গম পাই দেউতাকে মানে বডিগাৰ্ডজনক মাৰিবৰ কাৰণে মানুহ পঠাই দিছিলে সেইখিনি সময়ত ঘটনাৰ নায়িকা গৰাকীয়ে নায়িকা গৰাকীয়ে তাইৰ লগৰ ছোৱালীজনীক দেউতাকক দেখাবৰ কাৰণে পঠাই দিয়ে যাতে তাই নহয় লগৰ ছোৱালীজনীয়েহে বডিগাৰ্ডজনক ভাল পায় কিন্তু সেইখিনি সময়ত লগৰ ছোৱালীগৰাকীয়ে নায়িকাগৰাকীৰ লগত খুব গাদ্দাৰি কাম এটা কৰি পেলালে এনেকুৱা কৰিলে যে নায়িকা গৰাকীয়ে যিহেতু ঘটনাৰ নায়কে গমেই পোৱা নাই তাৰ লগত মনে মনে কোনে কথা পাতি থাকে কোনে হেৰি কৰি থাকে ঘটনা নায়কে ভাবিছে হয় সঁচা কিজানি লগৰ ছোৱালী গৰাকীয়ে তাৰ লগত ইমানদিনে ভাল পাওঁ বুলি ভাল পাই আছিল তাৰ পাছত তাইৰ হাতত বান্ধৱীগৰাকীৰ হাতত মানে তাই নায়িকাগৰাকীৰ ফোনটো দি থৈ গৈছিল এই ফোনটো ল'ৰাজনক দিবি মোৰ যিহেতু দেউতাই তাক মাৰিব আহিছে মাৰিব অহাৰ কাৰণে মই এই সময়খিনিত মই দেউতাৰ কাষত থাকিম আৰু দেউতাই যাতে ভাৱে দেউতাৰ মানুহখিনিয়ে যাতে ভাৱে এই বডিগাৰ্ডজনে মানে তোকহে ভাল পায় মোক নহয় সেইকাৰণে মোবাইলটো কিন্তু লগৰ বান্ধৱীগৰাকীয়ে তাইক মানে বে বেইমানি কৰিছে ফোনটো নদীত পেলাই দি তাৰ লগত গুছি বিয়া হৈ যায় ইফালে তাই ভাবি থাকে কিয় নাহিল কিয় নাহিল তাৰ পাছত তাক ৰখি ৰখি তাৰ পাছত তাই লাষ্টত গম পালে কি লগৰ ছোৱালীজনীয়ে তাইৰ লগত বিয়া হ'ল তাই মনৰ দুখতে যিহেতু সঁচা কৰি ভাল পাইছিল তাই বিয়াই নহ'ল বিয়া নোহোৱাকৈ তাই বহুদিন থাকি গেলাক দেউতাকৰ লগতে ৰখীয়া হৈ থাকি গেলাক ইফালে লগৰ ছোৱালীজনীয়ে যদিও বিয়া হৈছিল তাৰ লগত তাইৰ মনত শান্তি নাছিল তাইৰো এটা ল'ৰা সন্তান হ'ল তাইৰ মৰাৰ আগতে তাইও কিবা বেমাৰত মৰিব লগা হওঁতে মৰাৰ আগত ডায়েৰি এখানত ধুনীয়া কৰি পুতেকৰ কাৰণে লিখি থৈ গৈছে পুতেকটো পুতেকটো যেতিয়া ডাঙৰ হ'ল ডাঙৰ হৈ পঢ়ি কিনে দেউতাকক খুব খাতিৰ ধৰে কি সেই মানুহ য'ত বডিগাৰ্ড আছিল তাতে লৈ যাবৰ কাৰণে তাৰ পাছত পুতেকটো আহিল ডায়েৰীখন মানে সেই নায়িকাগৰাকীক নায়িকাগৰাকীয়ে মানে ঘটনাটো পঢ়ি হুকহুকাই কান্দি উঠে তাৰ পাছত ই এই মানে বডিগাৰ্ডটো গমেই পোৱা নাছিল ইমান দিনে কি সেইটোৱে সেই ল'ৰাটোৱে তাক ভাল পাই আছিল তাৰ পাছত দৌৰে এনেকৈ ল'ৰাটো সৰু ল'ৰাটো মিলন কৰি দিয়ে সেইকাৰণে চাই মানে বডিগাৰ্ড চিনেমাখন এইকাৰণে চাই মোৰ খুব ভাল লাগিছে